মোৰ উদ্ভিদ আৰু ফুল বহুত প্ৰিয় আমাৰ ঘৰত বিভিন্ন ধৰণৰ উদ্ভিদ আছে আৰু ফুলো ঢেৰ আছে উদ্ভিদৰ ভিতৰত তামোল নাৰিকল নেমু নিম নৰসিংহ ভেদাইলতা আমলখি শিলিখা আম বগৰী জলফাই মধুৰি আদি সকলো ধৰণৰ উদ্ভিদেই আছে নাৰিকল জেতুকা অমিতা ঔ টেঙা গছ বাঁহ গছ সকলোবিধৰ উদ্ভিদেই আছে এই সকলোবিধ উদ্ভিদ আমাৰ বাৰীত আছে আৰু উদ্ভিদৰ লগতে মই আমাৰ তামোলগছত আমি জালুকো দিওঁ পাণো দিওঁ ভেদাইলতা হেৰিও দিওঁ সেইবিলাক সকলোবিলাকেই আমি উদ্ভিদ ভাল পাওঁ আৰু ফুলৰ ভিতৰতো তেনেকৈ চব ধৰণৰ ফুলেই আছে মোৰ আমাৰ বাগিচাত আমাৰ বাৰীত বিভিন্ন ধৰণৰ উদ্ভিদৰ হেৰি কৰি আমি মানে বাঁহ হেৰি বাঁহৰপৰা আমি বিকিও কৰোঁ আমাৰ বাৰীত বহুত বাঁহ আছে বিকি কৰি আমি পইচা পাওঁ আৰু বিভিন্ন ধৰণৰ আমি সা সৰঞ্জাম বনাওঁ পাচি খৰাহি ফুলৰ ফুলৰো টাব খৰাহি বনাব পাৰোঁ আমি বাঁহৰপৰা নাৰিকলৰপৰা নাৰিকলৰপৰা নাৰিকলৰ লাড়ু এতিয়া বিহু আহিছে নাৰিকলৰ পিঠা বনাওঁ নাৰিকল গছ লগা পিঠা বনাওঁ লাড়ু বনাওঁ বিভিন্ন ধৰণৰ তেনেকৈয়ে আমি আৰু এই উদ্ভিদৰপৰা বহুত কাম কৰিব পাৰোঁ অমিতা আমাৰ বিভিন প্ৰিয় পাচলি হয় পকিলে ল'ৰা ছোৱালীয়ে খাই ভাল পায় সকলোৱে আমি হেৰি কৰোঁ ঔ টেঙাও তেনেকে আমাৰ অসমীয়া মানুহৰ প্ৰিয় খাদ্য এতিয়া গৰম দিনত সৰু সৰু জেঠ মাহৰপৰাই সৰু সৰু ঔটেঙা ওলাব সেইবিলাক আমি দালিত দি ভাজি বনাই খায়ো ভাল পাওঁ ঔটেঙা আমাৰ অসমীয়া মানুহৰ প্ৰিয় খাদ্য মধুৰি তেনেকৈ সকলো বাৰীত আছে মধুৰিবিলাকো আমাৰ ল'ৰা ছোৱালীয়ে খায় আমি ডাঙৰেও খাওঁ মধুৰিআম স্বাস্থ্যৰ কাৰণেও ভাল তেনেকে আমি উদ্ভিদ ভাল পাওঁ উদ্ভিদ ৰুই ভাল পাওঁ তেনেকৈয়ে আৰু আমি ঔটে নাৰিকলৰপৰা কল আছে কল আমাৰ হেৰিত বাৰীত বিভিন্ন ধৰণৰ কল আছে ভীম কল আছে জাহাজী কল আছে চেনি কল আছে মনোহৰ কল আছে মালভোগ কল আছে সেইবিলাক আমি নিজেই খোৱাৰ উপৰিও আমি বজাৰত বিক্ৰী কৰি আমি হেৰি পাওঁ কৰিও ভাল লাগে খায়ো ভাল লাগে মানুহকো ওচৰ চুবুৰীয়া সকলোকে দিওঁ দিওঁ ভাল লাগে সেইকাৰণে আমাৰ মানে গাঁৱলীয় মানুহৰ প্ৰিয় বস্তু উদ্ভিদ আৰু ফুল ফুল তেনেকৈ বহুত ধৰণৰ আমাৰ ফুল আছে মোৰ বাৰীত গোলাপ আছে তগৰ আছে শেৱালি আছে শেৱালি ফুল ফুলিলে শৰতৰ আগজাননী দিয়ে এতিয়া কপৌ ফুল ফুলিছে নাহৰ ফুল ফুলিছে তগৰ ফুল ফুলিছে বহাগৰ আগজাননী দিছে ঠিক তেনেকৈ জেতুকাও ৰুইছোঁ আমি বাৰীত জেতুকা এতিয়া কিমান চুলিৰ কাৰণে লাগে হেৰি হেৰি এতিয়া বহাগৰ বিহুত ছোৱালী বোৱাৰী সকলোৱে আমি জেতুকা পিন্ধো জেতুকাই মানে বহুত আৰু বহাগৰ বিহুত জেতুকা নিপিন্ধিলে নাচনীয়ে ৰক্ষাই নাই নাচনী নাচিবও নোৱাৰে আৰু জেতুকা নহ'লে নম্বৰো নাপায় নাচনীয়ে হেৰিও হ'ব নোৱাৰে সেইকাৰণে জেতুকাও আমি বাৰীতে ৰুইছোঁ উদ্ভিদৰ ভিতৰতে পৰে জেতুকাও তেনেকৈ সকলোৱে জেতুকা লৈ মানে আমি নাচি বাগি সকলোৱে লৈয়ো ভাল পাওঁ গৰু বিহুৰ দিনা জেতুকা হাতত ল'লে নখ পোকে নাখায় বুলি আগৰপৰা আগৰ দিনৰ মানুহে কয় মূৰত লওঁ নখত লওঁ হাতত লওঁ নাচনী নাচি নচুৱাই ভাল পায় ঢুলীয়াইয়ো হেৰি জেতুকা লগাই লৈ নাচনীয়ে চিত পখিলা উৰাদি উৰে ঠিক তেনেকৈ নাৰিকলৰপৰা আমি সকলো হেৰি কৰি খাওঁ কলো তেনেকৈ দি মেলি খাওঁ সেয়াই উদ্ভিদ ফুলৰ ভিতৰত তগৰ শেৱালি গোলাপ গোলাপ ফুল ফুলৰ ৰাণী বুলি কয় গোলাপ ফুল আমাৰ ঘৰত বিভিন্ন ধৰণৰ ৰঙৰ গোলাপ ফুল আছে বগা গোলাপ আছে গোলপীয়া গোলাপ আছে সেউজীয়া কি সেইটো কমলা ৰঙৰ গোলাপো আছে আজিকালি বিভিন্ন ধৰণৰ গোলাপ ফুল পায় গোলাপ ফুলক ফুলৰ ৰাণী বুলিও কয় ফুল ৰুই ভাল পাওঁ তেনেকৈ আৰু কৃষ্ণচূড়া আছে ৰাধাচূড়া আছে মোৰ বাৰীত মানে বিভিন্ন ধৰণৰ এতিয়া কিছুমানৰ নাম নাই কঠনা ফুলো আছে নাৰ্জিফুল আছে কঠনা ফুলটো পূজাত লগায় জবা ফুল আছে কঠনা ফুল আই সকামত অন্য অন্য সকামত অহা সবাহত নামঘৰে চামঘৰে কঠনা ফুল নহ'লেই নহয় সকলো ধৰণৰ হেৰিতে কঠনা ফুলটো প্ৰিয় চবৰে আমি তেনেকৈ হেৰি পদুম ফুলো ফুলে পুখুৰীত পদুম ফুলৰ ভেঁট ফুল ফুল নানা ধৰণৰ ফুল বেছিকে ফুল ৰুই ভাল পাওঁ পানী দি আবেলি হ'লে ফুলৰ গুড়িত পানী দিওঁ যিমান কামৰ ভিতৰতো মানে মই যদিও মোৰ হেৰি হৈছে তথাপিও মই ফুল বহুত প্ৰিয় মোৰ কাৰণে ফুল ৰুই ভাল পাওঁ ফুল আপদাল কৰি ভাল পাওঁ আজৰি সময়ত মই সেইখিনি ফুল পানী দিওঁ খুচৰি দিওঁ গোবৰ দিওঁ তেনেকৈ মই ফুল ৰুই বহুত ভাল পাওঁ বিশেষকৈ সেয়াই ফুলৰ গুড়িত সময়টো যিখিনি আজৰি সময় পাওঁ সেয়া ফুলবোৰ ৰুই বা ফুলৰ আপদাল কৰি বহুত ভাল পাওঁ টাবতো নানা ধৰণৰ অন্য অন্য ফুলো ৰুইছোঁ মই ফুলো ভাল পাওঁ ৰুইয়ো ভাল পাওঁ ল'ৰা ছোৱালী বা কোনবাই কিবা কৰিলে খুব খং উঠে ফুলক যদি আলৈ আথানি কৰে বা কিবা কৰে প্ৰতি মানে হেৰিতে মানে আজৰি সময়ত মানে ফুল কেইজোপাৰ ওচৰলৈ গৈ নিজকে নিজে মনটো ভাল লাগে মুকলি মুকলি লাগে ফুল কেইজোপা ৰুলে যেন ফুলেই কথা পতা নিচিনা লাগে সেইকাৰণে খুব ভালপাওঁ ফুল ফুল মোৰ প্ৰিয় ফুল ৰুই খুব ভাল পাওঁ সেইকাৰণে গোবৰ আনি ৰাতিপুৱা হ'লে কাম চাম কৰি আকৌ গোবৰ শুকোৱাই মেলি গুড়ি কৰি ফুলৰ গুৰিত দিওঁ ফুলজোপা যাতে ধুনীয়া হৈ ফুলি থাকে সজীৱ হয় তাৰকাৰণে আবেলি হ'লে পানী দিওঁ ৰাতিপুৱা হ'লেও পানী দিওঁ তেনেকৈয়ে ফুল ৰুই মই বহুত ভাল পাওঁ উদ্ভিদৰ ক্ষেত্ৰতো সেই তেনেকুৱাই আৰু সেই শিলিখা নিম নিমে বায়ুপ্ৰদুষণ সেই হেৰি কৰে ভাল কৰে মহানিমৰ বহুত কাৰণে ভাল এতিয়া চ'ত মাহত খজুৱতি হয় মানুহৰ আই দেখা দিয়ে তেনেকৈ সৰু সৰু ল'ৰা ছোৱালী থাকিলে বিছনা তলত নিমপাত ভৰাই থ'ব লাগে নিম পাত খাব লাগে নিমপাতৰ তিতা খাব খালে বহুত ভাল তামোলো তেনেকৈ আমি সকামে নিকামে আমি তামোলগছ ৰুই পাণ তামোল হেৰি কৰি ওপৰৰপৰা এতিয়া তামোল এতিয়া ৰুই হেৰি হৈছে পকিব হৈছে আৰু তেতিয়া হেৰি কৰি আমি সকামে নিকামে তামোল পান আমাৰ প্ৰিয় উদ্ভিদৰ ভিতৰতে পৰে তে সেইবোৰ ৰুই কৰি খুব ভাল লাগে বিশেষকৈ নিমপাতটো বহুত প্ৰয়োজনীয় নিমপাত প্ৰয়োজন বোলে আমলখি শিলিখা আৰু আমলখি বহুত মানে ভাল ভিটামিন এ ভিটামিনত পৰে

সেইকাৰণে মই ত্ৰিফলা মই নিজেও খাওঁ আনকো দিওঁ আৰু হেৰি কৰি হেৰি কৰোঁ আতলাছ তেনেকৈ আচাৰ বনাওঁ আমৰপৰা আচাৰ বনাওঁ আমলখিৰপৰা আচাৰ বনাওঁ আচাৰ মোৰ আমৰ আচাৰ এতিয়াও আছে মানে মই মানে বিভিন্ন নিজে খাই ভাল পোৱাতকৈ মই বিলাই ভালপাওঁ আৰু মোৰ যিকেইটা নাতি ল'ৰা আছে সিহঁতে আচাৰ নহ'লে ভাতেই নাখায় আম টেঙা আচাৰ বগৰী আচাৰ জলফাই আচাৰ হেৰি আমৰ আচাৰ মই মানে বনাবই লাগে মই নবনালেও ল'ৰা নাতিকিটাৰ কাৰণেই সিহঁতি স্কুল যাওঁতে দালি পানী হ'লে আচাৰ দি ভাত খাই ভাল পায় সেইকাৰণে সেই সেই উদ্ভিদবোৰৰপৰা সেই আচাৰ হেৰি কৰি চাটনি নৰসিংহ ভেদাইলতা পেটৰ কাৰণে খুব ভাল পেটৰ মানে ভেদাইলতা নিম মহা নৰসিংহ সেইবিলাক সৰু সৰু মাছৰ লগত ডাঙৰ গৰৈ মাগুৰ মাছৰ লগত জোল বনাই খোৱা খাব লাগে তেতিয়া ভাল হয় পেটৰ স্বাস্থ্য ভালে থাকে আজিকালি মানে বিভিন্ন ধৰণৰ সাৰ দিয়া বস্তু খোৱাতকৈ নিজৰ ঘৰতে ভেদাইলতা নৰসিংহ আদি ৰুই মেলি সেইবিলাক নিজে বনাই খালে নিজৰ কাৰণেও উপকাৰ ল'ৰা ছোৱালীৰ কাৰণেও ভাল আমি সেইকাৰণে আমি সেই জলফাই বা আচাৰ বনাই ভেদাইলতা নৰসিংহ মিক্সাৰত দি গুড়ি কৰি জোল বনাই ল'ৰা ছোৱালীক খুৱাওঁ নৰসিংহৰ পাত চাটনি বনায়ো খাব পাৰি টেঙা লগত হেৰি কৰি নহৰু আদা জলকীয়া সেইবোৰ পিচি চাটনি বনাই আমি খাওঁ আমলখিও তেনেকৈ আচাৰ বনাওঁ শিলিখা তেনেকৈ গোটাই নিমখত দি ভৰাই আমি বহুত শুকোৱাই পেলাই আমি আলহী নহ'লেও আজিকালি তামোল নহ'লেও শিলিখা এটা দিও আমি আলহী শুশ্ৰূষা কৰিব পাৰোঁ নেমু তেনেকৈ গৰম দিনত এতিয়া আমাৰ নেমু বাৰীত বহুত ধৰণৰ নেমু আছে গোল নেমু আছে কাজি নেমু আছে জৰা নেমু আছে ৰুইছোঁ হেইবিলাক হৈছেও তেনেকৈ ব্যৱহাৰো কৰিছোঁ গোল নেমু আমি পকাই পকাই পেলাই নিমখত দি থৈ দিওঁ পেটৰ অসুখ হ'লে আনকো দিব পাৰোঁ নিজে খাই নিজে ভাল পাওঁ গৰম দিনত এতিয়া চৰবত বনাই ল'ৰা ছোৱালী স্কুলৰপৰা আহিলে গছৰ নেমু এটা ছিঙিও ভাল লাগে আনি দি মানুহক বিলায়ো ভাল লাগে তেনেকৈ বিভিন্ন ধৰণৰ নেমু আছে টেঙা আছে বাৰীত সেইকাৰণে আমি নিমপাতো তেনেকৈ আমি শুকোৱাই ৰাখোঁ নোহোৱা দিনত নিমপাত যেতিয়া সৰি যাব তেতিয়া আকৌ হেই শুকোৱাই থোৱা নিমপাতৰ ঠাৰিৰে সৈতে আমি তিয়াই লৈ ল'ৰা ছোৱালী গা ধোৱাওঁ খজুৱতি হ'লে হেৰি কৰি হ'লে সেনেকৈ শুকান পাতো হ'লেও ভাজি খুৱাওঁ তেনেকৈ আমি বহুত উপকাৰ পাওঁ সেই উদ্ভিদ তথা ফুলৰপৰা শেৱালি ফুল আহি ফুলে শৰত কালত সেই শেৱালি ফুলিলে আমি সকলোৱে কিমান ভাল লাগে আমোলমোলাই থাকে গধূলি হ'লে শেৱালিজোপা ফুলিলে ৰাতিপুৱা তল ভৰি সৰি থাকে আমি সকলোৱে বুটলি থওঁ শুকোৱাই থওঁ শেৱালিফুলৰো বৰ বনাই খাব পাৰি শুকোৱাই থলে বহুত দিনলৈ থাকে আমি তেনেকৈ বহুত আমি পাওঁ কপৌ ফুল ফুলিছে এতিয়া ভাটৌ ফুল ফুলিছে সেই কৃষ্ণচূড়া নাৰ্জি আজি হৈছে নাহৰো ফুলিছে এতিয়া সেয়া নাহৰে কপৌ ফুলে ভাটৌ ফুলে আগজাননী দিছে বসন্তৰ আগজাননী কুলি কেতেকীয়ে মাতিছে আমি সেইকাৰণে আমি মানে ফুল ভাল পাওঁ সকলো ধৰণৰ ফুলকে আমি ভাল পাওঁ